হেল্ল' এয়া বৰুৱা হোটেল হয়নে মই আপোনাৰ তাত ভাতৰ অৰ্ডাৰ দিব বিচাৰিছোঁ ভাতৰ মোক মানে দাইল ভাজিত কম পৰিমাণৰ নিমখ দিয়া হ'ব লাগিব জলাটো নহ'লেও হয় বাৰু পঠিয়ালেও কম পৰিমাণৰ অকণমান পঠিয়াবও পাৰে সেইকাৰণে মই আপোনালৈ এইটো অৰ্ডাৰ দিছোঁ গতিকে মোৰ ঠিকনাটো ৰাখক মই বেটিয়নী কাকতি গাঁও মোৰ প্ৰিয় হৈছে বেটিয়নী কাকতি গতিকে আপুনি যদি পাৰে তেতিয়াহ'লে ৰাখক আৰু যদি নোৱাৰেও মোৰ তাত আপত্তি কৰিবলগীয়া নাই মই আপোনাৰ তাত সাধাৰণতে পায় বুলি জানো শুনিছোঁ সেইকাৰণে মই আপোনালৈ এই অৰ্ডাৰটো বিচাৰি ফোন কৰিলোঁ মোৰ ঘৰত অসুবিধা আছে বিশেষ সেই অসুখীয়াই যিখিনি বস্তু মই কোৱামতে নহয় সেইখিনি ব্যৱহাৰ কৰিব নোৱাৰে কাৰণে মই নলওঁ বুলি কোৱাটো বেয়া নাপাব যদি আছে সোনকালে পঠিয়াব আৰু পঠিয়াওঁতে যদি আহে বাটত কোনোবাখিনিত খেলি মেলিও হয় মোৰ বেটিয়নী কাকুটি গাঁও উলিয়াবলৈ তাৰ আগতে আপুনি ফোন এটা কৰি দিব মই ৰাস্তা কাষলৈ কিবা বোকেৰে আগবাঢ়ি যাম আৰু যদি নাইও তেতিয়াহ'লে আপুনি মোলৈ কল এটা দিব যেনে তেনে আৰু কলটো দিলে মই অন্য ব্যৱস্থা কৰি মোৰ ৰোগীৰ কাৰণে সেইখিনি ব্যৱস্থা কৰি আনিম বাৰু থেংক ইউ